হয় মই ৰূপজ্যোতিয়ে কৈছিলোঁ খনামুখৰ পৰা এইটো আপোনাৰ অচীম অচীম ৰয় তাত লাগিছেনে হয় মই আপোনাৰ চাহপাতৰ কাৰণে কল কৰিছিলোঁ চাহপাত লাগিছিলে মোক

মোক আপোনাৰ চাহপাত এক কুইণ্টেল লাগিছিলে

মোৰ আপোনাৰ মোৰ আপো মোৰ আপোনাৰ চাহপাতটোতো মই আপোনাৰ বলেৰ'খন পঠাই দিম বলেৰ' পিকআপখন পঠাই দিম হয় তাতে আপোনাৰ মোক এক কুইণ্টেল লাগিছিলে আপুনি কিমানকৈ দিয়ে হয় হয় হয় নাই নাই দাদা আমাৰটো এনে লৈ থকা যায় আমি ওঁঠৰমানকৈ লওঁয়েই ওঁঠৰ মানকৈ হে দিওঁ

হয় আমাৰো দাদা আপোনাৰ বলেৰ' পিকআপখন পঠাব লাগিব তাতে খৰচ আছে আপোনাৰ আৰু আমি আপোনাৰ দাদা আপোনাৰ পৰা লৈয়ে থাকোঁ অলপমান কমাই মেলি দিব পাৰিব আৰু দিয়ক ওঁঠৰ টকাকৈ নাই দাদা পাৰিব দিয়ক অলপমান মিলাই মেলি দিব পাৰিব দিয়ক আপুনি আমিও সদায় লৈ থকা কাষ্টমাৰ আপোনাৰ হয় হয়

হয় হয় ঠিক আছে দিয়ক আপুনি বিশ টকাকৈ দিব দিয়ক হয় ঠিক আছে দিয়ক ধন্যবাদ